ভাৰতে সন্মুখীন হোৱা কিছুমান ডাঙৰ পৰিৱেশ সম্বন্ধীয় সমস্যা হৈছে গ্ল'বেল ৱাৰ্মিং গ্ল'বেল ৱাৰ্মিঙৰ কাৰণে আমাৰ নদী আমাৰ পাহাৰ সাগৰ খেতিপথাৰ মাটি বহুতো নষ্ট হৈছে গ্ল'বেল ৱাৰ্মিঙৰ কাৰণে আমাৰ পশু থাকিবলৈ পশু থকা ঠাই বা ৱাইল্ডলাইফ ছেংচুৱেৰীছবোৰত ব'টানিকেল গাৰ্ডেন্ছবোৰত বহুত সমস্যা সন্মুখীন হ'বলগীয়া হৈছে গ্ল'বেল ৱাৰ্মিঙৰ কাৰণে আমাৰ গ্ৰীষ্ম আমাৰ ঋতু বহুত সলনি হৈছে আগৰ সময়তকৈ আজিৰ এই সময়ত গ্ৰীষ্ম ঋতুত ইমানে গৰম হয় কিছুমান মানুহ এই গৰমত বহুত বেমাৰতো পৰি যায় বহুতো কাৰ্য যোনটো আগত গীষ্ম ঋতুত আমি কৰিব পাৰিছিলোঁ আজিকালি কৰিব নোৱাৰোঁ লগতে বৰষুণ একেবাৰে কম হৈছে আৰু বৰষুণ কম হোৱা কাৰণে আমাৰ খেতিপথাৰত বহুত বহুত নষ্ট হ'ব লগা হৈছে বহু ঠাইত বৰষুণ একেবাৰে কেতিয়াবা গোটেই বছৰে নহয় সেই বৰষুণ নোহোৱা কাণে বহুত ঠাইত মানুহ ভোকত থাকিছে সেই বৰষুণ নোহোৱা কাৰণে বহুত ঠাইত গৰমত মানুহ থাকিবলগা হৈছে সকলোৱে ইলেক্ট্ৰনিক তেওঁলোকৰ এপ্লায়েঞ্চেছ্ কিনিব নোৱাৰে বহুত ঠাইত তেওঁলোকে নেচাৰতে ডিপেণ্ড কৰে বহুত ঠাইত বিকজ তেওঁলোকৰ সেই ঠাইবোৰত পাৱাৰ থাকিছিলে কিন্তু এতিয়া গ'ব গ্ল'বেল ৱাৰ্মিঙৰ কাৰণে ঠাণ্ডা দিনতো তেওঁ বহুত গৰমৰ প্ৰভাৱ পৰিছে সেইকাৰণে তেওঁ বহুত প প্ৰব্লেম সমস্যাৰ সন্মুখীন হৈছে এই বৰষুণ নোহোৱা কাৰণে আজি যি সমস্যা আমি সন্মুখীন হৈছোঁ এইটো আমি পাঁচ বছৰৰ বা দহ বছৰ আগত হোৱা নাছিলোঁ এই গ্ল'বেল ৱাৰ্মিঙৰ কাণে গ্ল'বেল ৱাৰ্মিঙৰ কাৰণে আমি বহুত সমস্যা সন্মুখীন হয় আজি আমি এই গৰমত যুঁজি আছোঁ